হেল্ল' অঁ বাইদউ কওক অঁ অঁ কওক বাইদেউ আপোনাক মই কেনেকৈ সহায় কৰিব পাৰোঁ অঁ অঁ অঁ অঁ ঠিক আছে বাইদেউ আমাৰ এইফালৰপৰা চাওঁ আমি কৰ্মচাৰী আমি বিচাৰি দিব পাৰোঁ বাইদেউ ইয়াত বহুত কৰ্মচাৰী এনেকৈ ওলাব আপোনালোকক বিচাৰি দিলে মানে অঁ আপোনালোকৰ যিটো তাঁত মানে তাঁতৰশাল আছে আমি ইয়াতো বিচাৰোঁ এইটো তাঁতৰশাল আমাৰ ইয়াতো হয় অঁ

অঁ নহয় বাইদেউ আমাৰ ইয়াতো মানে এনেকৈ বহুত কৰ্মচাৰী আছে এনেকৈ কৰিম বুলি আগবাঢ়ি আছে ধৰি লওক নিজৰ হাতত মানে নিজৰ ভৰিত থিয় হ'ম বুলি আশা কৰি আছে আমাৰ ইয়াত মানে ডিব্ৰুগড় ইয়াত জিলাটো মানে বহুত কৰ্মচাৰী আছে কৰিম ব'ম যম বুলিয়ে আশা কৰি আছে বাইদেউহঁতে যদি এইখিনি সুবিধাৰ আমাক দিয়ে অকণমান কিন্তু আমি বহুত উপকৃত হ'ম এইখিনি যে সুবিধা আমাক দিয়ে যেন আপোনালোকে বাইদেউ অঁ হয় বাইদেউ হয় বাইদেউ সেইটো আপুনি ঠিকে কৈছে ময়ো স্বাৱলম্বী হোৱটোৱে বিচাৰোঁ আমাৰ যিখিনি মহিলা আছে সেইখিনি যিখিনি নিবনুৱা মহিলা আছে সেইখিনিও ধৰ যাতে ওপৱলে আগবাঢ়ি যায় সেইখিনিকে মই কামনা কৰোঁ আপোনালোকক যিখিনি সহায় সহযোগিতা লাগে মই সেইখিনি আপোনালোকক যোগাব বিচাৰোঁ অঁ

অঁ হয় বাইদেউ সেইটো গুৰুত্ব ঠিকেই কৈছে আপুনি আমি যদি গোটেই অসমবাসী ৰাইজলৈ যদি আমি বোৱা কটা কাপোৰ আমি যদি নিজৰ হাতেৰে বৈ কৰা কাটি যদি আমি গোটেই অসমবাসীতে যদি আমি বিলাব পাৰোঁ আমাৰ খুবেই প্ৰশংসা হ'ব তাকে মই বিচাৰোঁ বাইদেউ আপোনাক যিখিনি কৰ্মচাৰী লাগে ধৰি লওক মোক জনাব মই আপোনাক সহায় সযোগিতা কৰিম এইখিনি কৈ মই ধন্যবাদ কৰিছোঁ বাইদেউ আপুনি আগলৈ যেন মোক এনেকৈয়ে সহায় সহযোগিতা কৰি থাকে এনেকৈ আপোনাক জনাই ধন্যবাদ কৰিলোঁ দেই বাইদেউ

অঁ ঠিক আছে বাইদেউ হ'ব ধন্যবাদ